মোৰ নিজাকৈ এখন সৰু ফুলৰ বাগিচা আছে ফুল মই ফুল খুব ভাল পাওঁ হয়তো মোৰ দৰে আৰু বহুত সকলোৱে ফুল ভাল পায় ফুল ভাল নোপোৱা মানুহ নায়েই মোৰ বাগিচাখনত মই কাৰোঁ অনুপ্ৰাণিত হৈ ফুল লগো লগোৱা নাই মই নিজেই সৰুৰ পৰাই ফুল ভাল পাওঁ

গোলাপ নানা বিধ গোলাপ নীলকণ্ঠ গুটিমালি যাক খৰিকাজাই বুলি কোৱা হয় ইন্দ্ৰমালতী নয়নতৰা নয়নতৰাৰো ভেৰাইটিচ কালাৰ আছে কেকটাচ অপৰাজিতা অপৰাজিতাও দুই তিনটা কালাৰ আছে তগৰ বৰ তগৰ সৰু তগৰ পানী তগৰ জবা তিনি চাৰিবিধ জবা আছে কৰবী ফুল আছে বগা কৰবীটো আৰু সৰু সৰু সাধাৰণতে মাইক ফুল বুলিয়ে কোৱা হয় তাৰ বেলেগ কিবা নাম আছে যদিও মই নেজানোঁ তেনেকুৱাও তিনিটা কুৱালিটী আছে আৰু অনেক সৰু সৰু হালধীয়া ফুল আছে বেলি ফুলো আছে নাৰ্জী চম্পা ফুল তেনেকৈ এখন মানে মই যিখিনি ভাল পাওঁ সেই ফুলখিনি সৰু বৰ বহুতখিনিয়ে ফুল আছে হয়তো কিছুমান ফুলৰ নাম মই নাজানোঁ কিন্তু মই ফুলনিখনত ফুলখিনি দেখিলে ৰাতিপুৱা শুই উঠি যেতিয়া ফুলি থকা ফুলখিনি দেখোঁ নানা তৰহৰ

ৰৈ যেতিয়া চায় তেতিয়া মোৰ মনটো বহুত ভাল লাগে সেয়েহে ফুলখিনি লগাই মোৰ নিজৰে মানে নিজেই মই নিজকে ভাল ভাল পাওঁ আৰু তাৰ মই যত্নও লওঁ যিমানতো পাৰোঁ